আমাৰ অঞ্চলৰ হস্পিটালসমূহত প্ৰযুক্তিগত উন্নতিবোৰ অভিযোজন কৰা হৈছে এনে স্বাস্থ্যসেৱা প্ৰযুক্তিসমূহৰ অৰ লাভ হয় কাৰণ কিয়নো আমাৰ এতিয়া স্বাস্থ্যয়ে কাবাৰ বোলে গাটো পটককৈ বেয়া হ'ল বোলে কাৰোবাৰ মূৰ ঘূৰণি তেতিয়া আমাৰ ঠাইতে বা ওচৰতে অঞ্চলত থকা হস্পিটালখনলৈ গৈ আমি তাত ডক্তৰতো আপোনাৰ থাকেই সেই ডক্তৰজনৰ পৰা মূৰ বিষৰ বা মই এতিয়া যি কৈছিলোঁ তাৰো দৰৱ কিছুমান আনিব পাৰিম বা বোলে বিশেষ বোলে গাটো বেছি বেয়া তেতিয়া মানুহজনৰ অক লৈ যাব পাৰিম তাত লৈ ডক্তৰে যি উপদেশ পৰামৰ্শ দিব বোলে ইয়াত নহ'ব তেতিয়া আমি সেইজনক মই যোনখন জিলাত থাকোঁ সেই জিলাৰ মেইন যোনখন হস্পিটাল তালৈ যাব লাগিব